আমাৰ ইয়াত বিশেষকৈ পশুপালন নকৰা ব্যক্তিসকলেও আমাৰ পশুপালন কৰাত সহায় কৰে যথেষ্ট

চাফ চিকুণকৈ থাকিব লাগিব এইবিলাক ক্ষেত্ৰত সহায় কৰিও পশুপালনত সহায় কৰে তেওঁলোকে তেওঁলোকে তেওঁলোকে ঘৰত জীৱ জন্তু বা ব্যৱসায়িক ভিত্তিত নাথাকে যদিও ধৰি লওক ঘৰত কুকুৰ বা হাঁহ পাৰ কিছুমান থাকে তেওঁলোকেও এইবিলাকৰ থ্ৰয়েদিও তেওঁলোকে সহায় কৰিব পাৰে আৰু বিশেষকৈ আমাৰ সমাজত থকা বিভিন্ন এন জিঅ' বা বেংকসমূহ আদি বেংকসমূহে গোটসমূহক বা মহিলাসকলক সমাজৰ যিকোনো ব্যক্তিক বিভিন্ন ধৰণৰ ঋণ প্ৰদান কৰি পশুপালন কৰিবলৈ উৎসাহ দিয়ে সহায় কৰে বা তেওঁলোকে তেওঁলোকে নিজেই পশুপালন নকৰে যদিও এনেকৈ এনেকৈ পশুপালন কৰা ব্যক্তিসকলক সহায় কৰি যায় আৰু আৰু ধৰি লক কিছুমান মানুহ ঘাঁহ কাটিও বজাৰত বিক্ৰী কৰি পশুপালন কৰা ব্যক্তিসকলক সহায় কৰি আহিছে আৰু ধৰি লক দোকানত ব্ৰইলাৰ কাৰণে ধৰি লক দানা দানা বিক্ৰী কৰিছে তেওঁ পৰোক্ষভাৱে হ'লেও সহায় কৰিছে পশুপালন কৰা ব্যক্তিসকলক ধৰি লওক ফিছাৰীত মাছৰ দানা বিক্ৰী কৰা ব্যক্তিজনেও আওপকীয়াকৈ হ'লেও কৃষকসকলক সহায় কৰি আহি বিশ বিশেষকৈ ভেটিনেৰী হস্পিটেলৰ ডক্টৰসকলে ইয়াৰ ওপৰত ইয়াৰ সজাগতা বৃদ্ধিৰ ওপৰত বিভিন্ন ধৰণৰ সভা অনুষ্ঠিত কৰিও কৃষকসকলক বা পশুপালন কৰা ব্যক্তিসকলক সহায় কৰিব পাৰে